মোৰ শৈশৱৰ বহুত ঘটনা আছে হাঁহি উঠা মোৰ প্ৰথমটো এইবিলাক ঘটনাৰ কথা ভাবিলেই মোৰ প্ৰথম মনত আহে মই সৰুতে এই ঠাণ্ডা দিনত এবাৰ পাহাৰৰ পৰা পৰিছিলোঁ পাহাৰৰ পৰা মই ঠাণ্ডা দিনত মই পূৰা কাপোৰ চাপোৰ পিন্ধি আছোঁ তাৰপিছত ৰাতিপুৱা বৰষুণ বহুত দি আছিল দি থকা কাৰণে মানে জেগাটো পিছল হৈ গ'ল যাই মই মানে পিছলি মা পৰি গ'লোঁ পাহাৰৰ পৰা তাৰপিছত সেই সময়তে মানে দেউতা গা ধুব আহিছিল দেউতা অফিচত যাব সময় হৈছে দেউতা গা ধুব ওলাই আহিছে দেউতা মানে গামোচা এখন পিন্ধি ওলাই আহিছে আহি এতিয়া মই পৰাৰ লগে লগে দেউতাও কি হ'ল জাঁপ মাৰি দিলে মোক ধৰিবৰ কাৰণে দি মই বাগৰি বাগৰি তললৈকে যাই আছোঁ যাই যাই যাই যাই মানে লাষ্টত গাছ এডালত বজি গ'লোঁ দেউতাও জাঁপ মাৰি দেউতাও মোৰ আগে আগে বাগৰি বাগৰি তললৈকে গ'ল যাই মানে লাষ্টত মই কাপোৰ পিন্ধি থকা মানে মোৰ একো নহ'ল ভালকৈ মই মানে ভালেই হ'ল আৰু মানে একো হোৱা নাই কিন্তু দেউতা মানে একদম মানে অৱস্থা নাই আৰু গাত কাটি বিন্ধি হেৰি হৈ লাষ্টত মানে উশাহ চোশাহ নোপোৱা হৈ গ'ল দেউতাক মানে হস্পিটেল নিব লগা হৈ গ'ল লাষ্টত সেই এটা ঘটনা মনত পৰে আৰু এটা ঘটনা মই সৰুতে এবাৰ দেৱালীত সময়ত দেৱালীৰ দিনা সৰুতে মানে মোক বায়ে বাৰ কোলাত মই উঠি আছিলোঁ তাৰপিছত কি হ'ল বাই মানে মোক থৈ কিনে তেলৰ চাকিত তেল শেষ হৈছিল তাত তাই তেল দিব কাৰণে মোক চেয়াৰত থৈ গুচি গ'ল তাৰপিছত চেয়াৰতেই মানে চকলেট বোমা আছিল নহয় সৰুতে সেই চকলেট বোমা থোৱা আছিল মই মানে এইটো চকলেট বুলি মুখত দি দিলোঁ দি মানে কামোৰ মাৰি দি দিয়াৰ পিছত মই কি হ' ল গোটেই মুখৰ ভিতৰতেই বাৰুদটো ওলাই মই মানে উশাহ চোশাহ নোপোৱা হৈ মুখেদি পূৰা ধোঁৱা ওলোৱা হ'ল তাৰপিছতে হাহাকাৰ একদম তাৰপিছত কি হ'ল হাহাকাৰ লগাৰ লগে লগে সব মানুহ দৌৰি আহিল তাৰপিছত মায়ে আৰু মোক মা মাজুদেউতাৰ লগত মিলি হস্পিটেলত লৈ গ'ল যাই তাতেই আৰু মোক নি গেছটো বাহিৰ কৰা পিছতহে মই ভাল পালোঁ